প্ৰাকৃতিক সম্পদ বুলিলে আমি গছ গছনি চৰাই চিৰিকটি পৰ্বত পাহাৰ নৈ জান জুৰি আদিকে বুজোঁ প্ৰাকৃতিক সম্পদৰ যি বিতৰণ জলবায়ু যি নৈ জান জুৰি আদি সকলো ধৰণৰ যি বস্তু আছে সেইবোৰ আমি ভালদৰে পৰিষ্কাৰ কৰি ৰাখিব জানিব লাগিব যিহেতু আজিকালি নৈবিলাকত প্ৰায় দেখা গৈছে যে কিছুমান জাবৰ জোঁথৰ আনি নৈবিলাকত পেলাই দিয়া হয় সেই নৈবিলাকত যি জাবৰ জোঁথৰ পেলোৱা হয় সেইবোৰ আচলতে পেলাব নালাগে যিহেতু পানী আমাৰ মানুহৰ বাবে অতিকৈ প্ৰয়োজনীয় সকলো জীৱ জী জন্তুৱে পানী নথকাকৈ জীয়াই থাকিব নোৱাৰে গতিকে নৈ জান জৰি আদিত জাবৰ জোঁথৰ পেলাব নালাগে আৰু গছ গছনিৰ যি সৌন্দৰ্য প্ৰাকৃতিক এক মনোমোহা যি ভৌগোলিক সহায়ত আমি বায়ু পাই থাকোঁ সেই অক্সিজেন আমি মানুহৰ বাবে অতি প্ৰয়োজন গতিকে প্ৰাকৃতিক সম্পদৰ বিতৰণ বুজিবলৈ আমি ভৌগোল ভৌগোলিক সহায় কিছুমান পদক্ষেপ হাতত লোৱা উচিত